মই ইউটিউব চেনেল চাওঁ ইউটিউব চেনেল চাই মই বহুত ধৰণৰ বস্তু বনাও প্ৰথমতে মই ইউটিউবৰ পৰা আচাৰ বনাইছিলোঁ মই আচাৰ বনাই বহুত ভাল পাওঁ বিভিন্ন ধৰণৰ আচাৰ ইউটিবত চাই চাই বনোৱা হয় কেতিয়াবা মই জলফাই আচাৰ বনাওঁ আমলখি আচাৰ বনাওঁ আমৰ আচাৰ বনাওঁ বগৰী আচাৰ বনাওঁ আৰু মোৰ মোৰ ইউটিউব চেনেলখিনি চাই ভালে লাগে চাই চাই মই বহুত ধৰণৰ বস্তু বনাওঁ মই কে'ক বনাওঁ কে'ক বনাই ভাল পাওঁ কে'ক মোৰ ছোৱালীজনীও কে'ক খাবৰ মন কৰে কে'ক ভাল পায় ঘৰখনত তেওঁ তাইৰ কাৰণেই ঘৰখনৰ মানুহৰ কাৰণেই মই কে'ক বনাওঁ প্ৰায়ে মই কে'ক বনোৱা হয় আৰু ইউটিউব চেনেলৰ পৰাই মই বহুতখিনি শিকোঁ তাৰোপৰি মই টি ভি ডি ৱাই থ্ৰী ছিক্স ফাইভত মোৰ পাকঘৰ বুলি যিটো মানে চেনেল আছে তাতো মই চাওঁ প্ৰায়ে চাওঁ তাৰপৰাও মই বহুত ধৰণৰ বস্তু বনাবলৈ শিকোঁ আৰু তাত ধুনীয়া ধুনীয়া মানে ৰেচিপিবিলাক থাকে তাত আঞ্জাবিলাক ধুনীয়া ধুনীয়াকৈ বনায় তাৰপৰাও শিকোঁ শিকি পেলাই মই ঘৰৰ মানুহক বনাই খোৱাওঁ আৰু মই সেইখিনি বনাই খোৱাই বহুত ভালপাওঁ